অ মই আপোনাক ফোন কৰিছিলোঁ মানে মই এই তামোলৰ অলপ খেতি কৰিম ভাবিছিলোঁ মই বিশেষভাৱে নাজানো মানে মই বোলো অকণমান সুধি মেলি শিকি লওঁ অ

তাৰপিছত মই পুলিকেইটা ৰুই গ'লেই হৈ গ'ল

অ মই এইখিনি সিঁচি চাওঁ য যদি নহয় তেতিয়া আপোনালৈ ফোন কৰিম অ ঠিক আছে অ ঠিক আছে